লখিমপুৰ টেক্সি ষ্টেণ্ড হয়নে মোৰ যাবলগীয়া আছিলে ঢকুৱা মোৰ প্ৰমো কোড আছে মই পৰিয়ালৰ সৈতে যাম আপোনালোকৰ এজেঞ্চিৰ পৰা কিবা ৰেহাই পাম নেকি

কিমান দিব লাগিব ঠিক আছে দিয়ক